মোৰ প্ৰিয় মাছ হৈছে কুচিয়া মাছ মাগুৰ মাছ ভকুৱা মাছ কাৱৈ মাছ আৰু গৰি গৰৈ গৰৈ মাছ তাৰপিছত আকৌ মোৰ প্ৰিয় মাছ হৈছে কি এই বৰালি মাছটো প্ৰিয় হয় কিন্তু মই সকলোতকৈ ভাল পাওঁ মানে পুৰি খাই কিনে পুৰি খাব লাগিলে আমাৰ মানে কি কাৱৈ মাছটো আমি পুৰি খাব পাৰোঁ আৰু গৰৈ মাছটো আমি পুৰি খাব পাৰোঁ জেনেৰেলি আমি মানে মাৰি আনি কিনি পুৰি খাব পাৰোঁ সেইটো যিটো আমাৰ ভকুৱা মাছ হয় ভকুৱা মাছৰ হয়তো মাছটো আমি ভাজি লৈ পিছত আমি পুৰিব পাৰোঁ বা এনেও পুৰিব পাৰি সেই সেই মাছটো আমি ভাজি লোৱাৰ পিছত পুৰি খাবলৈ মই মই বেছি টেষ্টি যেন ভাবোঁ কিন্তু যিটো কুচিয়া মাছ আমাৰ আছে সেইটো আমি মানে কি মই কুচিয়া মাছটো মানে আঞ্জাটো যেতিয়া বনাব নহয় সেইটো বনৰীয়া মাছ হয় আমাৰ মানে হিচাবত বনৰীয়া মাছ বুলি কয় মানে বনৰীয়া হয় সেইটো পালনো কৰে কিন্তু আমাৰ মানে বনৰীয়া মাছ হিচাবত আমি ভাবোঁ যে যিহেতুকে বনৰীয়া মাছ সেইটো মাছ আমি মানে কি বনৰীয়া মাছৰ আঞ্জাটো যেতিয়া আমি বনৰীয়া কৰি মাৰি কিনি আনো নহয় সেই মাছটো আমাৰ মানে কি যেতিয়া বনো বনোৱা যায় কেতিয়াবা আমি হালধিৰ কেঁচা হালধিৰে বনোৱা যায় বা কেতিয়াবা হালধিৰ পাতেৰে বনোৱা যায় বা আদা আদাৰ পাত বা পিঁয়াজে দি বনোৱা যায় তেনেকৈ বনালেও হয় ধুনীয়া লাগে কিন্তু চবৰ চবতকৈ ভাল লাগে মোৰ পুৰা মাছটো কিন্তু মো মোৰ মাছ হৈছে চবতকৈ বেষ্ট মাছ হৈছে মানে এইটো এই কুচিয়া মাছটো চবতকে ভাল লাগে আৰু গৰৈ মাছ বুলি যিটো কৈছোঁ গৰৈ হওক বা চেং হওক এইটো যিটো মাছ আছে এইটো মাছটো যেতিয়া মই পুৰি কিনি খাওঁ সেইটো মই মই তেতিয়া বেছি বেছি ভাল পাওঁ মানে যিটো আঞ্জা বনাই খোৱা মাছটোত কৰি সেই মাছটো মোৰ বেছি ভাল লাগে কাৰণ কিয় ভাল লাগে পুৰি পুৰি খোৱা মাছটো লগত যিটো খাৰ চাৰ দিয়া যায় ন যিটো জ্বলা চলা জাল মানে অলপ স্পাইছি হৈ যায় স্পাইছি হোৱাৰ কাৰণে বেছি ভাল লাগে মোৰ সেইটো কাৰণত মই মানে কি এতিয়া যিটো আমাৰ আমাৰ গ্ৰাছ কাৰ্প আছে কমন কাৰ্প আছে কমন কাৰ্পৰ যিটো বুক বুকুখন মই কাঁইটৰ কাৰণে মাছটো খাই ভাল নাপাওঁ ডাঙৰ মাছটো সেইকাৰণে ভাল নাপাওঁ কিন্তু বুকু বুকুৰ মাছটোত কাঁইট নাথাকে সেই বুকৰ মাছটো খাই কিনি মই ভাল পাওঁ বুকৰ মাছটো খাইয়েই বেছি ভাল লাগে আৰু আৰু যিটো এই বন বনৰীয়া যিটো মাছ আছে ক' কাৱৈ এই গৰৈ চেং বা খলিহনা বা পুঠি এনেকুৱা যিবিলাক মাছ আছে বা মাগুৰ হওক শিঙি হওক বা শ'ল হওক এনেকুৱা যিবিলাক মাছ আছে যিটো বনৰীয়া মাছ হয় এই মাছটো যেতিয়া আঞ্জাটো বনোৱা যায় ন এই আঞ্জাটো বনালে বেছি সোৱাদ হয় আৰু এই এই আঞ্জাটো যদি আমি যদি মানে আমাৰ গৰৈ মাছটো আমাৰ এনেকুৱাকৈ বনাই টেঙাৰে বনায় মানে কি এই অমৰা টেঙাৰে বনালে গৰৈ মাছটো যিটো মৰা মৰা গৰৈ যিটো মৰি যায় গৰৈ মাছটো তেতিয়া সেই আঞ্জাটো যদি বনায় তেতিয়া বেছি বেছি সোৱাদ হয় আৰু শ'ল মাছটো শ'ল মাছ আমাৰ আলুৰে বনালেও বহুত টেষ্টি হয় আৰু আলু বিলাহী দি বনালেতো আৰু ধুনীয়া হয় সেইকাৰণে আমি মানে কি বনৰীয়া মাছটোৰ মানে আৰু কুচিয়াটো যেতিয়া বনাই আলুৰে বনালে আলুৰে বনালেও কুচিয়া মাছটো মানে তেজাল হয় মানে তাত তেলজাতীয় বস্তু থাকে কুচিয়া মাছটোত সেইটো কাৰণত মানে আঞ্জাখন বহুত ধুনীয়া হৈ যায় মানে খাই ভাল লাগে সেইটো কাৰণত সেই কাৰণে আমি কুচিয়া মাছটো যদি পাওঁ ক'ৰবাত কেতিয়াও বিকিব যদি আহে সেইটো কাৰণে ৰাখি কিনি আমি সেই আঞ্জা আলুৰ আলু দি বনাই নহয় বা আলু বিলাহী বা আলু বিলাহী ফুলকবি এনেকৈ লগ লগাই কিনি বনাই কিনি খাওঁ